অসমৰ বিজ্ঞান প্ৰযুক্তিবিবিদ্যা ইঞ্জিনিয়াৰিং আৰু অংক খণ্ডই ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন বা বৃদ্ধিত বহুতখিনি অৰিহণা যোগাইছে যেনেকৈ বিজ্ঞান প্ৰযুক্তিবিদ্য খণ্ড যেনেকৈ বিদ্যালয় বিশ্ববিদ্যালয় মহাবিদ্যালয় সেই সেই সেইবোৰত ছাত্ৰ ছাত্ৰীক শিক্ষা গ্ৰহণৰ লগতে বহুতখিনি মানুহেই অনুষ্ঠানকেইটাৰ লগত ডাইৰেক্ট বা ইনডাইৰেক্টলি কৰ্ম সংস্থাপন লাভ কৰি আছে তাত কৰ্ম সংস্থাপৰ ক্ষেত্ৰত বহুতখিনি মানুহে তেনেকৈ কৰ্ম সংস্থাপন লাভ কৰি সিহঁতে সমাজখনত জীয়াই থাকিব পাৰিছে আৰু সেই কামৰ সংস্থাখিনি পোৱাৰ ফলত সেই মানুহখিনিৰ জীৱন যাপনৰ পদ্ধতি উন্নতি হৈছে যিহেতু সিহঁতি সেই অনুষ্ঠানবোৰত কৰ্ম সংস্থাপন লাভ কৰিছে এইটো নহয় যে সিহঁলে সিহঁতে একো নকৰাকৈ পাইছে যিহেতু বিজ্ঞান প্ৰযুক্তিৰ নিচিনা অনুষ্ঠান বা অনুষ্ঠান বা উদ্যোগ নিচিনা জেগাত যদি কৰ্ম সংস্থাপন লাভ কৰিবলৈ হয়

মানে শিক্ষাটো হ'বই লাগিব সিহঁতৰ কাৰণ শিক্ষা নহ'লে সেনেকুৱা এটা প্ৰতিষ্ঠান বা অনুষ্ঠানত সিহঁতে কাম কৰাটো ইমান সহজ নহয় কিয় সহজ নহয় কাৰণ সেইবোৰ অনুষ্ঠান বা প্ৰতিষ্ঠানত শিক্ষা নহ'লে আপুনি একো কামেই কৰিব নাজানিব কাম কৰিবলৈ সেই শিক্ষাটো লাগিবই কাৰণ যিহেতু সেইবোৰ সেইবোৰ অনুষ্ঠান বা প্ৰতিষ্ঠানত আপুনি এই ছাত্ৰ ছাত্ৰীক শিক্ষা পাঠদান কৰোৱাৰ লগতে যোনবোৰ আমাৰ লেব থাকে লেবতো কিছুমান শিক্ষা দিবলৈ বা লেবতো কিছুমান ৰিচাৰ্ছ কৰিবলৈ সেইবোৰ শিক্ষাটো দৰকাৰ হ'ব যদি সেই সেই পাৰ্টিকুলাৰ ফিল্ড বা সেই পাৰ্টিকুলাৰ বস্তুটোত যদি তেওঁৰ জ্ঞান বা শিক্ষা নাথাকে তেনেহ'লে সেই জ্ঞান বা শিক্ষা তেওঁ বেলেগক দিব কেনেকৈ বা সেই জ্ঞান বা সেই জ্ঞান বা শিক্ষা তেওঁ বেলেগক দিব কেনেকৈ আৰু লগতে সেই ক্ষেত্ৰত তেওঁ ৰিচাৰ্ছ বা ডেভলপমেণ্ট কৰিব কেনেকৈ লগতে যোনবোৰ আৰু কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান আছে যেনেকৈ আমাৰ অসমত ক'ব গ'লে অইল ছেক্টৰত বহুত আছে অইল ছেক্টৰ যেনেকৈ ক'ব গ'লে আই অ' চি এলে আছে আমাৰ অসমত তিনিখন এখন আছে ডিগবৈত আনখন আছে নুনমাটি গুৱাহাটী তাৰপিছত তৃতীয়খন আছে বঙাইগাঁৱত লগতে আকৌ এন আৰ এল বুলি এখন আছে নুমলীগড় ৰিফাইনেৰি লিমিটেড যোনখন নুমলিগড়ত আছে তেনেকৈ ৰিফাইনেৰি থকাৰ লগতে আৰু পি এছ ইউজ যেনেকৈ অইল ইণ্ডিয়া লিমিটেডো আছে সেইবোৰত অসমৰ মানুহ বহুতে কৰ্ম সংস্থাপন লাভ কৰি আছে কৰ্ম সংস্থাপন লাভ কৰিছে যাৰ ফলত সিহঁতৰ জীৱন যাপনৰ পদ্ধতি সলনি হৈছে এটি সিহঁতে এটা তলৰ তলৰ জীয়াই থকা তলৰ জীৱন তলৰ এটা ক্ষেত্ৰত যোনটো ক্ষেত্ৰত তেওঁলোকে জীৱন যাপন কৰিছে তাতকৈ সিহঁতৰ জীৱন যাপন কৰা পদ্ধতিটো মানে প্ৰচেছটো উন্নত হৈছে ক'ব গ'লে আৰু বিশেষ ক'ব গ'লে টকা পইচাৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত সিহঁতৰ উন্নতি হোৱাৰ লগে লগে সিহঁতৰ যোনটো নেক্সট জেনেৰেশ্যন নেক্সট জেনেৰেশ্যনটো উন্নতি হৈছে আৰু লগতে কৰ্মসস্থাপন দিছে সেই মানুহখিনি কৰ্মসংস্থাপন যিহেতু সেই মানুহখিনি উন্নতি উন্নতি হোৱাৰ লগে লগে সেই অনুষ্ঠান প্ৰতিষ্ঠান যেনেকৈ অইল ছেক্টৰৰ যোনবোৰ আমাৰ অসমত আছে সেই প্ৰতিষ্ঠানকেইটাও উন্নত হৈ আছে ভালকৈ চলি আছে আৰু সেইবোৰ ক্ষেত্ৰতো ক'ব গ'লে শিক্ষা লাগিব কাৰণ সেইবোৰ সেইবোৰ ক্ষেত্ৰত কাম কৰিবলৈ হ'লে টেকনিকেল নলেজটো লাগিব যোনখিন যোনখিনি নন টেকনিকেল ডিপাৰ্টমেণ্ট থাকে সেই ডিপাৰ্টমেণ্টখিনিত কাম কৰিবলৈ বা সেই বিভাগ কেইটাত নন টেকনিকেল বিভাগকেইটাত কাম কৰিবলৈ টেকনিকেল নলেজ নেলাগিলেও নন টেকনিকেল নলেজখিনিৰ দৰকাৰ হ'ব

সেই অনুষ্ঠানকেইটাই সেই মানুহখিনি কৰ্মসংস্থাপনৰ দিয়াৰ ফলত সেই কৰ্ম মানুহখিনি বহুত উন্নত হৈছে সেই সেই যোনখিনি তাত চাকৰি কৰে বা যোনখিনি সেই অনুষ্ঠানতে কৰ্মসংস্থাপন পাইছে সেইখিনিৰ লগতে আৰু এনেকুৱা বহুতো দেখা যায় যে সেই অনুষ্ঠান প্ৰতিষ্ঠানবোৰ নিজে কিছুমান কাম কৰ্মসংস্থাপন দিয়াৰ পিছতো কিছুমান কাম এনেকুৱা থাকে যোনবোৰ সিহঁতে নিজে নকৰি আন আনক কণ্টেকত দিয়ে কণ্টেক্ট মানে টেণ্ডাৰ দিয়ে সেই কণ্টেকত মানুহবোৰে কণ্টেক্ট লাভ কৰে যেনেকৈ বোলে ক'ৰবাত বোলে ৰিগ এটা আছে সেই ৰিগটো বোলে ধৰি ল'লোঁ অইল ইণ্ডিয়াই বোলে নিজে বোলে বোলে সেই ৰিগটো বোলে চলাবলৈ মন নাই সেই লিকটো বেলেগ এটা মানুহক লিজত দি দিব বা সেই লিকটো বেলেগ এটা মানুহৰ ভাড়াত দি দিব তেতিয়া সেই সেই সেই ৰিকটোত এজন মানুহে কণ্টেক্ট ল'লে কণ্টেক্ট লোৱাৰ ফলত সেই মানুহজনৰো উন্নতি হ'ল সেই মানুহজনে সেই মানুহজনে ৰিকটো চলালে সেই ৰিকটো চলোৱাৰ ফলত কি হৈছে তেওঁ অকলেতো ৰিকটো নচলায় তেওঁ ৰিকটো চলাব কেনেকৈ তেওঁ অভিয়াছলি তেওঁ মানুহ ল'ব মানুহ মানে কৰ্মসংস্থাপন দিব বেলেগ মানুহক সেই অনুষ্ঠান প্ৰতিষ্ঠানকেইটাত যোনখিনি মানুহ ডাইৰেক্টলি ইনভল্ভ হৈয়ে আছে যোনটো ৰিকটো এজন মানুহক বেলেগ এজন মানুহক কণ্টেক্টত দিলে সেই তাৰ ফলত সেই অনুষ্ঠান প্ৰতিষ্ঠানকেইটাই ইনডাইৰেক্টলিও কিছুমান মানুহক কৰ্মসংস্থাপন দি থয় ইনডাইৰেক্টলি সিহঁতেই কৰ্মসংস্থাপন দি থৈ দি থোৱাৰ নিচিনা হৈছে কাৰণ সিহঁতেই কৰ্মসংস্থাপন দিয়া নিচিনা কাৰণ সিহঁতেই সেই কণ্টেক্টটো বেলেগ এজন মানুহক দিছে সেই মানুহজনে ৰিকটো বা সেইটো কণ্টেক্টত লৈছে সেই কণ্টেক্টো লোৱাৰ পিছত সিহঁত সেই মানুহজনে আৰু তাৰ তলত বহুত মানুহক কৰ্মসংস্থাপন দিছে যিহেতু তেওঁ অকলেতো এটা ৰিক চলাব নোৱাৰে তেওঁৰ তলত সেই যোনখিনি কৰ্মসংস্থাপন পাই আছে সেই মানুহখিনিৰ উন্নতি হৈছে সেই মানুহখিনিৰ উন্নতি হৈছে মানে ক'ব গ'লে সেই যোনবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে সিহঁতেই পৰোক্ষভাৱে প্ৰত্যক্ষ নহয় পৰোক্ষভাৱে প্ৰত্যক্ষভাৱেতো সিহঁতে মানে ডাইৰেক্টলিতো সিহঁতে কৰ্মসংস্থাপন দি আছে পৰোক্ষভাৱে মানে ইণ্ডাইৰেক্টলিও সিহঁতে কৰ্মসংস্থাপন দি বহুতখিনি মানে উন্নতি হৈছে আৰু এখন দেশৰ বা এখন ৰাজ্যৰ যেতিয়া সেই মানুহখিনি সেই ৰাজ্যত বাস কৰা মানুহখিনি বা সেই অঞ্চলটোত বাস কৰা মানুহখিনি যেতিয়া উন্নতি হ'ব বা অৰ্থনৈতিক দিশত সিহঁতি আগবাঢ়িব তেতিয়া কি হ'ব সেই দেশ বা সেই ৰাজ্য বা সেই অঞ্চলটোৰ উন্নতি হ'ব যদি এখন ৰাজ্য বা এখন দেশৰ সেই মানুহখিনিৰ যদি উন্নতি নহয় বা তাত থকা যোনখিনি মানুহখিনি সেইখিনিৰ যদি উন্নতি নহয় তেনেহ'লে সেই দেশখন বা ৰাজ্যখন উন্নতি হোৱা বুলি ক'ব নোৱাৰিব উন্নতি নহয় সেইকাৰণে বিশেষকৈ দেশখনৰ বা ৰাজ্যখনৰ সেই মানুহখিনিৰ উন্নতি হোৱাটো বেছি প্ৰয়োজন তেতিয়াহে মানে সেই দেশখন বা ৰাজ্যৰ উন্নতি হ'ব পাৰে সেই তেনেকৈয়ে ক'ব গ'লে এই আমাৰ যোনবোৰ আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে যোনবোৰ চায়েন্স ইঞ্জিনিয়াৰিং বা প্ৰযুক্তিবিদ্যা সিহঁতি যিহেতু কৰ্মসংস্থাপন দিয়ে সেই মানুহখিনিৰ উন্নতি কৰিছে সেই জনসাধাৰণৰ উন্নতি কৰিছে সেই জনসাধাৰণৰ ফলতে সেই ৰাজ্যখনৰ উন্নতি হৈছে মানে ক'ব গ'লে আমি পৰোক্ষভাৱেই সেই অনুষ্ঠান প্ৰতিষ্ঠানকেইটাই প্ৰত্যক্ষভাৱেতো সেই ৰাজ্যখন বা সেই দেশখনতো অৰ্থনৈতিকভাৱে বিকাশ কৰিছে আৰু পৰোক্ষভাৱেও সেই ৰাজ্য বা দেশখনৰ উন্নতি সাধন কৰিছে